হেল্লো উবেৰ কাষ্টমাৰ কেয়াৰ হয় নে মই বৰ্তমান লখিমপুৰত আছো আৰু মই লখিমপুৰৰ পৰা কৈ আছো মই গুৱাহাটী লৈ যাম আৰু গুৱাহটীৰ বিভিন্ন ঠাইসমূহ মই উপভোগ কৰিব বিছাৰোঁ যাৰ কাৰণে মোক এখন গাড়ীৰ প্ৰয়োজন হৈছিল আমি আমাৰ লগত মানুহ চাৰি পাঁচজন যাম গতিকে আমক এখন জীপৰ প্ৰয়োজন হৈছিল আপোনালোকে যেন আমাক এখন জীপৰ ব্যৱস্থা কৰি দিয়ে